মই এটা এল ই ডি ব্যৱহাৰ কৰি আছিলোঁ এই টিভিটোৰ তাৰ বেটেৰী এই কাৰেণ্টৰ কনজামচনটো ইমান ভাল আৰু ইয়াৰ যিটো এই চলোৱাৰ ছিষ্টেম সেইটো ইমান ভাল যাৰ কাৰণে নেকি মই ইয়াক ব্যৱহাৰ কৰি খুব ভাল পাইছোঁ আৰু খুব যিকোনো ক্ষেত্ৰতে অতি সহজে আমি ইয়াক অপাৰেট কৰিব পাৰোঁ আৰু সেইকাৰণে এল ই ডি টি ভি এই ছিষ্টেমৰ টিভিটো লোৱাই বেছি ভাল